বাইদেউ এইটো কি এই আপোনাৰ দোকানত মানে ষ্টেণ্ড ফেন এখনকে নিবলৈ আহিছিলোঁ

উষা আছে নেকি উষা কেলৈ বা হয় নেকি বাইছশ দাম আৰু হেৰি দামটো বেছি হৈছে নহয় বাইদেউ মোৰ

এই আজি মানে পইচাটো ইমান নাছিলে এই তেতিয়াহ'লে আৰু তাতকৈ কম ৰেঞ্জত কিবা পায় এইবোৰ টেবুল ফেন চিলিং ফেন সেইবোৰ সৰু সৰুবোৰ সেইবোৰ কিমান দাম তেনেকুৱা কেইখনমান দেখাওকচোন চিলিং ফেন ন এখন দেখাবচোন বাৰু অ' এইখনো কম নহয় দেখোন ঠিকে আছে বাৰু দেখাওকচোন বাৰু লৈ যাওঁ ইমান গৰম অঁ

এই মোকে ভাল পাওঁ এইখনেই দিয়ক এইখনে ভাল লাগিছে অঁ এইখনে পচন্দ লাগিছে হেৰি অলপ দামটো হেৰি কৰক আৰু এহেজাৰমান ধৰক দা নিয়ে থাকোঁ আৰু এই চাওকচোন চাওক এই বহুত বেছি কৈছে এই চৈধ্যশ টকা এটা ল'ব আৰু এই পাৰিব পাৰিব হ'ব দিয়ক সদায় নিয়ে থাকোঁ আৰু তাকে অঁ হ'ব হ'ব দিয়ক দিয়ক হ'ব ভাল লাগিব দেই হ'ব দিয়ক পেক কৰি দিয়ক ঠিক আছে